ন আঠ দুই হাজাৰ এক আঠ চাৰি দুই হাজাৰ দুই সাত তিনি দুই হাজাৰ তিনি পাঁচ এক দুই হাজাৰ চাৰি ছয় দুই দুই হাজাৰ পাঁচ